ঘৰ এখনত বাগিচা পাতি চোৱা চিতা কৰাটো মোৰ মতে খুবেই কম খৰচী বুলি মই ভাবোঁ যিহেতু আমি কিছুমান সাৰ আমি ঘৰতেই নিজাববীয়াকৈ প্ৰস্তুত কৰিব পাৰোঁ যেনেকৈ আমাৰ যিবোৰ আমি শাক পাচলি খাওঁ সেই শাক পাচলিৰ অলাগতিয়াল যিখিনি পদাৰ্থ অথবা যেতিয়া শাক পাচলিৰ বাকলিসমূহ আমি যদি এটা ঠাইত জমা কৰি ৰাখোঁ সেইখিনি পাছলৈ সাৰলৈ পৰিৱৰ্তন হয় যিখিনি আমি বাগিচাত ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ উপৰিও আমাৰ যদি ঘৰতে আমি গৰু থাকে সেই গৰু থাকে সেই গৰুৰ গোবৰসমূহো আমি বাগিচা ফুলনিত দিব পাৰোঁ আনহাতে এটা খুবেই সহজ কিটিপ আছে যদি আমি আমি আমি যিহেতু চাহ খাওঁ সকলোৱে সেই চাহৰ যিখিনি চাহপাত সেই চাহপাতসমূহো যদি গোলাপ ফুল অথবা বিভিন্ন ফুলৰ ফুলত দিয়া হয় তেতিয়া সেই ফুলখিনি ফুলখিনি যথেষ্ট সাৰ পায় আৰু বহুত সোনকালে ফুলিব পাৰে গতিকে ফুল ৰোৱাটো খুবেই কম খৰচী বুলি মই বিশ্ৱাস কৰোঁ আৰু ফুলত ইমান খৰচ নহয় যিহেতু আমি ঘৰতেই পানী সাৰ আৰু গোবৰ আদি বিভিন্ন সম্ বস্তুসমূহ ঘৰতেই পাওঁ গতিকে মই ভাবোঁ যে এইটো একেবাৰে কম খৰচী আৰু আমি ইয়াক ঘৰতে আমি কম খৰচত ফুল ৰোপণ কৰিব পাৰোঁ